অঁ লৱণ্য ভণ্টি হয় নাই বাৰু অঁ কি কৰিছা অঁ কাইলৈ কলেজলৈ যাবানে নোযোৱা অঁ প্ৰাক্তন সমাৰোহ পাতিছে আকৌ হেৰি কি কয় কিতাপকেইখনমান দি থৈ আহিব লাগে যাবানে এই কাইলৈ দিম হেৰি ৰিদীপ হেঁতো যাব ৰিদীপ ৰিদীপ আৰু মোৰ লগত হেৰি প্ৰাণজিৎ যাব অঁ অঁ হ'ব বাৰু প্ৰাণজিত হেৰি হেৰিয়ে যাব মোৰ লগত ৰিদীপ যাব প্ৰাণজিত বাইকখন বাৰু তাৰ খালীয়ে যাব তাৰ লগত উঠি ল'ব পাৰিবা তোমাৰ কি কয় লগৰকেইজনী নাযায় নেকি অঁ শিখা শিখা স্কুটিখন কি হ'ল অঁ অঁ অঁ পাৰিলা হেতেন আকৌ এতিয়া ৰিদীপক সুধিব লাগিব ৰিদীপৰ বাইকখনো তাৰ ভায়েকে নিব বুলি ক'লে সেইকাৰণে ৰিদীপে মোৰ লগত যাবলৈ ওলাইছিলে অঁ হ'ব বাৰু মই কিবা এটা মেনেজ কৰি পেলাই ক'ম বাৰু এই ৰিদীপক দেই তুমি ওলাবা খালী হেৰি কি কয় কিতাপকেইখনমান দি থৈ আহিব লাগিব হেৰিয়ত অঁ অঁ অঁ কেইটামান বজাত ওলাবা ঠিক আছে বাৰু অঁ আঠটামান বজাত তেতিয়াহ'লে ওলাই থাকিবানে কি

অঁ মই কাইলৈ ফোন এটা কৰি দিম বাৰু তুমি ওলাই থাকিবা খালী দেই প্ৰাক্তনবিলাকক মানে প্ৰাক্তনবিলাককে দিয়া হ'ব আৰু এই পুথিভঁৰালত হেৰিত দিবা লাইব্ৰেৰীত দিয়া হ'ব লাইব্ৰেৰী অঁ অঁ লাইব্ৰেৰীত দিয়া হ'ব লাইব্ৰেৰীতত লাইব্ৰেৰীত দিলেও হ'ব বেছি নহয় পাঁচখনমান অঁ সেইকাৰণে বোলো মই ফোন এটা কৰি চাওঁ তোমালৈ দেই ঠিক আছে ওলাবা তেতিয়া হ'লে নে কি অঁ অঁ হ'ব দিয়া অঁ ঠিক আছে অঁ অঁ